পাঁচ জুন দুই হাজাৰ এক সাতাইছ জুলাই দুহেজাৰ তিনি উনত্ৰিছ আগষ্ট দুই হাজাৰ সাত চাৰি জুলাই দুই হাজাৰ এঘাৰ আৰু তেইছ জুলাই দুই হাজাৰ সোতৰ